মই কি আঁকিব লাগে বা কেনেদৰে আঁকিব লাগে তাৰ কাৰণে কোনো সিদ্ধান্ত লৈ নাআঁকো মোৰ কোনো নিৰ্দিষ্ট বিষয় বা থীমো নাই আঁকিবলৈ এনেই আঁকি ভালপাওঁ আঁকিবলৈ মন গ'লে আঁকো আৰু সেইকাৰণে ল'ৰা ছোৱালীগিটাকো ল'ৰা ছোৱালী কেইটাকো সিহঁতেও যাতে ছবি আঁকি ভালপায় তাৰ বাবে তাৰ বাবেও মই নিজেই কেতিয়াবা কিবা আঁকিবলৈ মন গ'লে আঁকো মানুহৰ মুখ আঁকি দেখুৱাওঁ চকু নাক কাণ মুখ কেনেদৰে আঁকে আঁকিবলৈ শিকাওঁ কেতিয়াবা আৰু যেতিয়াই মন যায় তেতিয়াই মই যেতিয়াই সুবিধা পাওঁ তেতিয়াই হাতত পেঞ্চিল এডাল লৈ যি টি প্ৰাকৃতিক দৃশ্য হওক বা তেনেকুৱা কোনো ঘৰ নদী পাহাৰ যি মন যায় তাকেই আঁকিবলৈ যেতিয়াই যি মন যায় মই তাকেই আঁকি ড্ৰয়িং কৰিবলৈ চেষ্টা কৰোঁ